নমস্কাৰ নমস্কাৰ মই আজি প্ৰযুক্তিৰ ওপৰত ক'বলৈ ওলাইছোঁ যেনে প্ৰথম প্ৰশ্নটো আছিলে যে আপোনাৰ প্ৰথম ফোনটো কি আছিল তেতিয়াৰ পৰা স্মাৰ্টফোনৰ প্ৰযুক্তি কেনেদৰে সলনি হৈছে প্ৰথম ফোন বুলিবলৈ তেতিয়া আছিলে প্ৰযুক্তিৰ এক প্ৰথম আৰম্ভণি কি আছিলে প্ৰথম আৰম্ভণি আছিলে প্ৰযুক্তিৰ প্ৰথম প্ৰথম ফোন বুলি কৈছে ফোন আমি যদি ধৰোঁ আমি যদি ধৰো চেলফোন যেতিয়া অনাতাঁৰ ফোন আৰু তাঁৰযুক্ত ফোন প্ৰথমতে আছিলে তাঁৰযুক্ত ফোন য'ত নেকি আমি কেৱল কথা পাতিব পাৰিছিলোঁ তাৰপিছত আহিলে অনাতাঁৰ ফোন অনাতাঁৰ ফোন প্ৰথম ফোন আছিলে সেয়া ন'কিয়া কোম্পানীৰ ইলেভেন ডাবল জিৰ' তাৰমানে এঘাৰশ মডেলৰ সেই ফোনটো সেই ফোনটোত কি আছিল সেই ফোনটোৰে কেৱল আমি কথা পাতিব পাৰিছিলোঁ কি পাৰিব পাৰিছিলোঁ কথা পাতিব পাৰিছিলোঁ প্ৰথম আমি সেই ফোনটোৰে কথা পাতিব পাৰিছিলোঁ আৰু মেছেজ যিটো নহয় টেক্সট মেছেজ বুলি কয় টেক্সট মেছেজ দিব পাৰিছিলোঁ হয় নে নহয় কেনেকুৱা কথা তেতিয়াৰ সময়ত এইটোৱে আছিলে এক মহাপ্ৰযুক্তিৰ আলোড়ন কাৰণ আমি ফোনটো কাণত লৈ ঘূৰিব পাৰিছিলোঁ কাৰোবাৰ দূৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আমি কথা পাতিব পাৰিছিলোঁ দূৰ সম্পৰ্কীয় কথা পাতিব পাৰিছিলোঁ আৰু নেকি আমাৰ কাৰণে এয়া আছিলে এক নতুন অভিন্ন এক প্ৰযুক্তি এক এনেকুৱা প্ৰযুক্তি যিটো আমি প্ৰথমতে দেখাই নাছিলোঁ আমি দেখাই নাছিলোঁ কাৰণ আমি প্ৰথমতে কিবা কথা পাতিবলৈ হ'লেই কথা পাতিবলৈ হ'লে আমি কি কৰিব লাগে কাৰোবাৰ লগত মানুহটো ওচৰত চাপিব লাগিব ওচৰৰ পৰা কথা পাতিব লাগিব তেতিয়াহে আমি কথা পাতিব পাৰোঁ তাৰ পৰিৱৰ্তে নাইবা আমি প'ষ্ট অফিচৰ জৰিয়তে চিঠি লিখি সেই দূৰ সম্পৰ্কীয় মানুহজনৰ সৈতে কথা পাতিব পাৰিছিলোঁ আছিল নে এয়া এক বহুত পুৰণা কলীয়া কথা কিন্তু যেতিয়া চেলফোন আহিলে চেলফোনে কি কৰিলে আমি তাত ৰিচাৰ্জ কৰিব লাগে ৰিচাৰ্জ কৰি আমি আমি কথা পাতিব পাৰোঁ কেনেকৈ কথা পাতিব পাৰোঁ আমি কাণত মোবাইলটো লৈ যিটো ফোন ফোনটো লৈ কথা পাতিব পাৰোঁ তাৰ কাৰণে আমাৰ মানুহটোৰ লগত সম্পৰ্ক দৰকাৰ নাই আমি বহু যজন দূৰতো আমি কথা পাতিব পাৰিছিলোঁ আছিলনে এক অ অভিন অভি অভিনৱ এক প্ৰযুক্তি কিন্তু সেয়া যদিও আছিল তাৰ লগে লগে প্ৰযুক তি আকৌ গভীৰভাৱে পৰিৱৰ্তন হ'ব ধৰিলে কেনেকৈ পৰিৱৰ্তন হ'ব ধৰিলে তাৰপিছত সেই ব্লেক এণ্ড হোৱাইট মোবাইলটোৰ পৰিৱৰ্তে আহিল লাহে লাহে কালাৰফুল আহিব ধৰিলে কালাৰফুলৰ লগে লগে সেয়াও বেছি দিন নাথাকিলে কেলে সেই কালাৰফুল যদিও আছিলে ব্লেক এণ্ড হোৱাইট মোবাইলটোৰ সমকক্ষয়ে আছিলে ফোন কৰিব পাৰিছিলোঁ টেক্সট মেছেজ কৰিব পাৰিছিলোঁ যিবিলাক মেছেজ কিছু কালাৰফুল দেখিব পাইছিলোঁ কিন্তু তাৰ লগে লগে আমাৰ এই আৰু তাৰপিছত আহিলে লাহে লাহে লাহে লাহে আহিলে য'ত নেকি আমি ইমেজ পঠিয়াব পাৰোঁ য'ত নেকি ফটো পঠিয়াব পাৰোঁ য'ত নেকি য'ত নেকি আমি কি কৰোঁ ভিডিঅ' পঠিয়াব পাৰোঁ ভিডিঅ' মানে কি হ'ল বহুত কেইখন ফটোৰ য একগোট কৰি এটা ফিল্ম বনোৱা বুলি কয় সেই ফিল্মটো আমি পঠিয়াব পৰা হৈ গ'লোঁ ত' ভিডিঅ' হৈ গ'ল তাৰপিছত আহিলে তাৰপিছত আহিলে স্মাৰ্টফোন স্মাৰ্টফোন মানে কি জানে নে নাই আপোনালোকে স্মাৰ্টফোন মানে হৈছে য'ত আমি ফোন কৰিব পাৰোঁ মেছেজ কৰিব পাৰোঁ ভিডিঅ' কল কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ আমি টেক্সট মেছেজটো আগৰ পৰাই কৰিব পাৰিছিলোঁ কিন্তু এতিয়া টেক্সট মেছেজ আমি কিছুমান এপৰ জৰিয়তে কৰিব পাৰোঁ এপৰ জৰিয়তে টেক্সট মেছেজ কৰিব য'ত নেকি ইণ্টাৰনেটৰ কানেক্টিভিটি আছে ইণ্টাৰনেট কি হয় য'ত নেকি যাৰ থ্রুৰে আমি ইমেজ এইবিলাক শ্বেয়াৰ কৰিব পাৰোঁ এইবিলাক আমি বেলেগক পঠিয়াব পাৰো আমি ভিডিঅ' বেলেগক পঠিয়াব পাৰোঁ আমি আনকি ভিডিঅ' কল কৰিব পাৰোঁ ভিডিঅ' কল মানে কি আ জানে নে নাই ভিডিঅ' কল মানে আপোনালোকেও জানে আমিও জানো যে ভিডিঅ' কল মানে এজনে আনজনক এজনে আনজনক আনজনক আমি চাব পাইছোঁ এজনে আনজনক আমি চাব পাইছোঁ ভিডিঅ' কলৰ থ্রুৰে ভিডিঅ' কলৰ থ্রুৰে আমি এজনে আনজনক চাব পাইছোঁ সেই ভিডিঅ' কলৰ প্ৰযুক্তি আহি গ'ল তাৰ লগে লগে এতিয়া আকৌ পৰিৱৰ্তন হ'ব ওলাইছে সেয়া পৰিৱৰ্ত ন হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ থ্ৰুৰে আমি বিভিন্ন কাম কৰিব পাৰোঁ যিবিলাক নেকি আমি বিভিন্ন এপ বা আন এক প্রযুক্তি গঢ়িব পাৰিছিলে সেয়া এতিয়া অতি সহজলভ্য হৈ পৰিছে কিহেৰে আৰ্টিফি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চনৰ সহায়েৰে সেই সহায় এতিয়া সেই সহায় সহায়েৰে এতিয়া আমি প্ৰযুক্তিৰ এক অভিনৱ যুগলৈ গতি কৰিছো হয়তো অনাগত সময়ছোৱাত এ আই য়ে আৰু পৰিৱৰ্তন হ'ব আৰু আমাৰ মাজত এক নতুন অভিনৱ প্ৰযুক্তিৰ সৃষ্টি কৰিব য'ত নেকি আমি ন ন তথ্য আৰু গোটাব পাৰিম ধন্যবাদ